হয় হেল্ল' হয় হয় হয় হয় হয় বিয়া কেতিয়া আছে বিয়া আঘোণত ন' এতিয়া আপোনাৰ ফটোগ্ৰাফাৰ কেইজন লাগিব হয় হয় তাৰপিছত হয় হয় হয় হয় পাৰিম পাৰিম পাৰিম এ বিয়া কেইদিনীয়া হ'ব

তাৰপিছত দিনে ৰাতিয়ে থাকিব লাগিব নে অকল ৰাতি নে দিনত হয় হয় খোৱা বোৱা আপোনালোকৰ ফালৰ পৰাও দিব নে আমাৰ এক্সট্ৰাকে ক'ৰবাত ৰূম লৈ ল'ব লাগিব হয় হয় আমাৰ ফিজটো অলপ বেছি হয় ধৰি লওক এদিনৰ কাৰণে আমি বাৰ হেজাৰ টকা চাৰ্জ কৰোঁ আৰু দিনে ৰাতিয়ে হ'লে ধৰি লওক তেতিয়া আমাৰ প্ৰায় বিশ হেজাৰৰ ওচৰা ওচৰি হৈ যায় আপোনাৰ দুদিনৰ কাৰণে ন'

ঠিক আছে মোক কণ্টেক্ট কৰিব ঠিক আছে